এতিয়া যেনিবা আমি কুকুৰা পুহিলে কুকুৰা এতিয়া গৰমত অসুবিধা হয় গৰম দিনত তাতে আমি গৰমত এতিয়া কুকুৰা পানী দিব লাগিব তাৰপা আকৌ মানে বতাহটো দিবলৈ যেনিবা ধৰ মানে কুকুৰা সেৰেঙাকৈ চিলিঙি গাঠি দিব লাগিব বতাহ পাবলৈ তাৰপা আকৌ কুকুৰাক অলপ পানী যতন ধৰিব লাগিব টাইমে টাইমে চাব লাগিব আকৌ হাঁহৰ কাৰণেও এতিয়া এক্সট্ৰা মানে বনাই চিলিঙি দিব লাগিব হাঁহে গৰমত থাকিব নোৱাৰে গৰমত ঘনাই পানী খাই চাব লাগিব তাৰপা আৰু সেয়াই গৰমত আৰু হাঁহে সহ্য কৰিব নোৱাৰে এতিয়া ব্ৰইলাৰো ধৰক পানী টাইমে টাইমে দিব লাগিব ধৰক ফেন লগাই দিব লাগিব সেই তেতিয়াহে মানে বায়ু বতাহ লাগিব এতিয়া ঠাণ্ডা দিনতটো বাৰু একো নাই গৰম দিনতটো হাঁহ কুকুৰা বহুত যতন ল'ব লাগিব টাইমে টাইমে দানা ধান এতিয়া হাঁহক এতিয়া ধান চাউল দিব লাগিব টাইমে টাইমে চাব লাগিব এতিয়া সেয়াই আৰু মানে যতন কৰিলেহে হ'ব আৰু হাঁহ কুকুৰা এতিয়া ব্ৰইলাৰো যেনিবা সেৰেঙাকৈ ঘৰ বনাই দিলেহে বায়ু বতাহ পাব ফেন চেন সুবিধা কৰি দিব লাগিব তেতিয়াহে আৰু ব্ৰইলাৰো যেতিয়া ডাঙৰ হ'ব আৰু